নৃত্য কেৰিয়াৰ হিচাপে লোৱাৰ বিষয় মই এইটোৱেই ক'ব বিচাৰোঁ যে কেৱল পঢ়া শুনাই বা অন্য কাৰিকৰ দিশসমূহৰ ভিতৰতে

আমি স্থাপন কৰিব পাৰোঁ আৰু এই নৃত্য বিদ্যালয়খনত আমি সকলো ধৰণৰ ছাত্ৰ ছাত্ৰীকে নৃত্য শিকাব পাৰোঁ আৰু